হয় হয় কওকচোন

আপ অঁ অঁ হ'ব বাৰু অঁ হ'ব হ'ব হ'ব হেৰি আপুনি হেৰি তিনিচুকীয়াৰ পৰা কৈছে হয়নে হেৰি এই স্কিনৰ কাৰণে আপুনিতো এতিয়া হেৰি ৰাতিপুৱা আপুনি আঠটা বজাত আহি পিনে আপুনি আমাৰ এই ডিব্ৰুগড় মেডিকেললৈ আহি যাব আপুনি তাৰপিছত তাত এপইণ্টমেণ্ট লৈ ল'ব তাৰপিছত তাত আমাৰ সঞ্জীৱ দত্ত বুলি আমাৰ মানে ডিব্ৰুগড়ৰ ভিতৰত মানে বেষ্ট হেৰি আছে স্কীন ডক্টৰ আছে আপুনি তেওঁৰ লগত কনঞ্চাল্ট কৰি ল'ব প্ৰথমতে আপুনি আহি পোনে এপইণ্টমেণ্টটো ল'ব এপইণ্টমেণ্টত ছশ টকা ল'ব আপোনাৰ তাৰপিছত হেৰি তাৰপিছত আপোনাক মানে তেওঁ আঠটা পৰা বাৰটা বজাৰ ভিতৰত মানে আপুনি মানে দেখাই ল'ব লাগিব সেইখিনি সময়ত সেইটো কাৰণে আপুনি প পৰাপক্ষত আপুনি সোনকালে আহিব নহ'লে মানে টিকেটটো পাবলৈও দিগদাৰ হয়তো সেইটো কাৰণে এনেই আপোনাৰ কি গুটি এ গুটি গুটি উঠিছেনে এনেই দাগ পৰিছেনে

অঁ

অঁ কওকচোন আপুনি ডাইৰেক্ট অঁ আপুনি ডাইৰেক্ট আহি আপুনি ডিব্ৰুগড় এই সেউজপুৰত আপুনি নামিব তাত আপুনি এনেকুৱা টুকটুকি বা আপোনাৰ এনেকুৱা চেম্পিয়ন যি হ'লেও আপুনি মেডিকেল কলেজ যাওঁ বুলি ক'ব তেতিয়া আপোনাক মানে ডাইৰেক্ট আমাৰ এই হেৰিয়লৈ লৈ আহিব আপোনাৰ একো দি বিচাৰিবলৈ অসুবিধা নহয় সঞ্জীৱ দত্ত অঁ নহয় প্ৰত্যেকদিনাখনেই বহে কিন্তু আঠটাৰ পৰা বাৰটাৰ ভিতৰত মানে তেওঁ তাৰমানে চায় তাৰপিছত আকৌ তিনিটাৰ পৰা তেওঁ পাঁচটালৈকে চায় সেইটোৱে আৰু হয় এই তিনিটাৰ পৰা বা পাঁচটালৈকে চায় ফোনৰ যোগেদি আপুনি এতিয়াতো অকণমান দেৰি হ'ল আপুনি তাৰমানে ফোনৰ যোগেদি ৰাতিপুৱা আপুনি ছটাৰ পৰা আপুনি এনেকৈ মানে ফোন কৰিলেও মানেও কিন্তু অকণমান অসুবিধা হয় আগতেও টিকেট কৰি থয় যে তেনেকৈ আৰু নিজেও সুবিধা হ'ব কাইলৈ তুমি আহি যোৱা আহি পিনে এই এপইণ্টমেণ্টটো লৈ লোৱা হ হয় হ'ব বাৰু হ'ব অ'কে অঁ থেংক ইউ